হয় হয় কওকচোন হয় হয় আপুনি আমাৰ নিজা গাড়ী আছে তাতে আপুনি যাব পাৰিব আমি ৰাণী হৈ গ'লে আপোনাৰ তিনিশ মান হ'ব আপুনি দহ দহ মিনিটমান টাইম ৰখি দিলে হ'ল মই গৈ আপোনাক লৈ আনিমগৈ এন আপুনি তাত কিবা থকা থকাৰ ব্যৱস্থা কৰিছেনে হয় হয় পাব পাব আমাৰ ইয়াৰ ওচৰতে আছে তাত আপুনি থাকিব পাৰিব হয় আমি জালুকবাৰী পৰা ৰাণী হৈ তেনেকৈ যাম ধাবা বা ৰেষ্টোৰেণ্ট আছে তাত বহু এক'লেণ্ডৰ ওচৰত বহুতো লোকেল ধাবাও আছে ৰিজ'ৰ্ট পাব আপুনি হয় হয় এতিয়াটো দামটো তেনেকৈ চলি আছে হ'লেও বাৰু আপোনাৰ লগত আগৰ পৰা কণ্টেক হৈ আছে যেতিয়া বাৰু অলপ কমাই দিব পাৰিম হয় হয় হয় হয় হ'ব দিয়ক